অ হয় কোৱাচোন অ কোৱাচোন

অ মইতো চাবলৈ দিছিলোঁ আপোনাক আপুনি চাগৈ খৰধৰকৈ হ'ল উৎপাত হ'ল আপুনি ভালকৈ চাই নল'লে চাগৈ

অ ক'ত ক'ত বেয়া আহিলে আপোনাৰ কাপোৰটো কোন কোন জেগাত অ

ঠিক আছে